হেল্ল' অঁ বাইদেউ মই আপোনাৰ নম্বাৰটো বেলেগ এজনৰ পৰা কালেক্ট কৰি ল'লো মানে কি মই ডেঞ্চ শিকবাৰ কাৰণে আপোনাৰ তাত হেৰি এডমিশ্যন ল'ব বিচাৰিছিলোঁ

কেনেকে কি কৰে আপুনি অলপ কৈ দিব নেকি অঁ অঁ কেতিয়া কেতিয়া কৰা হয় অঁ অঁ তাৰ পিছত এডমিশ্যন ফীজ কিমান হয় অঁ আৰু আৰু ক'ত কেনেকে কি শিকায় আৰু অঁ হেৰি ঘৰত আহি মানে ঘৰত শিকাব আহিব পাৰিব নেকি অঁ অঁ অকলে শিকায় নে নে গ্ৰুপ হিচাপে শিকায় মানে ঘৰত আহিব নোৱাৰিব আৰু অঁ অঁ এডমিশ্যন ফীজ তিনিশ হয় আৰু অঁ অঁ অঁ ঠিক আছে বাৰু হেল্ল' অঁ অঁ ঠিক আছে মই আপোনাক ফোন কৰিম আকৌ অঁ ফোন কৰি আপোনাক হেৰি খবৰটো দি দিম আৰু এডমিশ্যন ফীজ কিমান হয় তিনিশ হয় আৰু অঁ